ঘৰৰ পোহনীয়া জন্তু মানে গৰু ছাগলী হাঁহ পাৰ মূৰ্গী সবেই মোৰ ভাল লাগে তাৰে ভিতৰত মানে বৰ্তমান আগতে আমি মূৰ্গীও পুহিছিলোঁ বা হাঁহো পুহিছিলোঁ তাৰ উৎপাদন মোটামোটি ভালে আছিল কিন্তু কিছুমান অসুবিধাৰ কাৰণে বা হাঁহ পুহিলে পানী লাগে মূৰ্গী পুহিলে জাগা লাগে পাৰটো বাৰু কম জাগাতে হৈ যায় এতিয়া আমি পাৰ পুহো মোৰ সব জন্তুৱেই ভাল লাগে আৰু এই পাৰ পুহি আছোঁ আকৌ ছাগলী হা ছাগলীও খুব ভাল লাগে ছাগলী খুব মৰমীয়াল হা মৰমীয়াল বস্তু যেতিয়া পোৱালী দিয়ে তেতিয়া আকৌমৰম বেছি মৰম লাগে ছাগলীৰ পোৱালীবিলাক বা গৰু যেতিয়া পোৱালী দিয়ে পোৱালীটো আৰু বেছি মৰম লাগে হা আৰু গৰুৰ গাখীৰ আৰু ছাগলৰ গাখীৰ হা ছাগলৰ গাখীৰটো আকৌ বহুত উপকাৰী আৰু ছাগল পুহি ছাগলৰ গাখীৰ খাব পাৰিলে স্বাস্থ্যৰ কাৰণে খুবেই ভাল আমি আগত খাইছিলোঁ ছাগলৰ গাখীৰেই খাইছিলোঁ বেছি হা গৰু গাখীৰ যদিওবা আছিল ইমান খোৱা নাছিলোঁ বা বিক্ৰি হৈছিল কিন্তু ছাগলৰ গাখীৰ আমি ঘৰতে খাইছিলোঁ হা ছাগল পুহিলে বিভিন্ন ফালেদি লাভ হয় যেনে পঠা ছাগল হ'লে বিক্ৰী কৰিব পাৰি তাৰ যথেষ্ট দাম পোৱা যায় পাঠী ছাগল হ'লে তাৰ বংশবৃদ্ধি হয় ছাগলী বাঢ়ি যায় থাকে ছাগলী আৰু কিছুমান ছাগলীয়ে ছয় মাহৰ মূৰত বছৰ দিনৰ মূৰতে বাচ্ছা দিয়ে আৰু দুটা তিনিটাকৈ বাচ্ছা দিয়ে বাচ্ছা দিলে সেই বাচ্ছাবোৰক যদি খাচী বনোৱা যায় পঠা ছাগল বিলাক যদি খাচী বনোৱা যায় একোটা খাচীৰ দাম বৰ্তমান সময়ত পোন্ধৰ বিশ হাজাৰ টকা যদি ঘৰত যদি চাৰিটা খাচী বনোৱা হয় চাৰিটা খাচীত আশী হাজাৰ টকা হা আৰু খাচী পালিলে মানে বিজনেছ বুলি ধৰিব পাৰি ছাগলী ছাগলীৰ বিজনেছটো এতিয়াৰ এতিয়াৰ সময়ত বহুত লাভৱান লাভৱান বিজনেছ আৰু ছাগলী পোহাটো খুবেই ভাল ছাগলী আৰু শুনিছোঁ মানে চাইঞ্চৰ ফালেদিও ছাগলীৰ মানে পোহাটো মানে ঘৰৰ কাৰণে খুবেই ভাল কিছুমান বেমাৰে বেমাৰো কাটা যায় বুলি শুনোঁ হা ছাগলী ঘৰত থাকিলে আৰু ছাগলীৰ লাভ বহুত গৰুৰ যেনিবা লাভ মানে এই ঘৰৰ গাখীৰ খোৱাৰ কাৰণে আজিকালি গৰু পোহা যায় বাকীটো হাল গৰু নাই আগত হাল গৰু আছিল মানুহৰ ঘৰে ঘৰে মানে দুই হালকেই গৰু আছিল এহালটো কমেই দুই হালেই গৰু আছিল মানুহে গৰু মানে গৰু দিয়েই খেতি কৰিছিল আজিকালিটো মানুহে গৰু দি খেতি নকৰে ট্ৰেক্টৰেদি সব খেতি কৰে সেইকাৰণে মানে হালোৱা গৰু মানে কমি গৈছে হালোৱা হালোৱা গৰু দেখিবই নোহোৱা হৈছে দেখিবই নাই হা দমৰা গৰু থাকে দমৰা গৰু অকণমান ডাঙৰ হোৱাৰ লগে লগে বিক্ৰী কৰি দিয়ে হা বিক্ৰী কৰি দিয়ে আৰু কালা চানা হ'লে পুহে পুহি ধৰক তেতিয়া কিছুমানে আকৌ মানে ডাঙঙৰ অলপ ডাঙৰ হোৱাৰ পিছত বিক্ৰী কৰে কিছুমানে আৰু সৰুতেই বিক্ৰী কৰি দিয়ে আৰু গৰু পোহে মানুহে মানে গৰুত ইমান লাভ নাই হা লাভটো কম এতিয়া ছাগলীত লাভ বেছি আকৌ মূৰ্গীতো লাভ হয় হা মূৰ্গীও পোৱালী বহুত দিয়ে হা মূৰ্গীৰ কণীটোও উপকাৰী কণীও বহুত পাৰে হা যদি ঘৰত যদি পাঁচ ছয়টা মূৰ্গী থাকে কণী কিনিব নালাগে আজিকালিটো কণী কিনিব লাগেটো মোটামোটি এক প্লেট কণীৰ দাম দেৰশ টকা ঘৰত যদি পাঁচটা মূৰ্গী থাকে দুটাইটো কণী পাৰিব বা তিনিটাইটো কণী পাৰিব তিনিটা কণী হ'লে এদিন বাদে এদিন ঘৰত কণী খাব পাৰি বা পাঁচটা মূৰ্গী থাকিলে ঘৰত কণী জমাই হৈ যায় এনে আমাৰেই আছিলে হা ঘৰত কণী জমা হৈ যায় ফ্ৰিজত মানে কণী নধৰা হৈ যায় পাঁচ ছয়টা মূৰ্গীৰ কণী হা তেতিয়া আমি বেলেগক বিক্ৰি কৰিছিলোঁ কণী নিজেও খাইছিলোঁ বেলেগকো বিক্ৰী কৰিছিলোঁ এতিয়া বাৰু ৰাখাৰ জাগা নাই বিক্ৰী কৰি দিছোঁ হা এতিয়া পাৰ পুহিছোঁ চাৰি পাঁচযোৰ পাৰ আছে পোৱালী দি আছে হা গতিকে কিন্তু সব জন্তুতকৈ মানে ভাল লগা জন্তু ছাগলী লাভৱান জন্তু ছাগলী আৰু ভাল লগা জন্তুও ছাগলী গতিকে ছাগলী পোহাটো খুবেই ভাল হুম তাৰ ভিতৰত হাঁহ হাঁহক লাগে জাগা পানী লাগে পানী নহ'লে হাঁহ পুহি লাভ নাই হা পানী মানে পানী বিনা হাঁহ নহয় হা গতিকে যদি নিজৰ ফিচাৰী থাকে বা নিজৰ জাগা থাকে এনেকুৱা পানী থকা জাগা থাকে তেতিয়া হাঁহ পুহিব পাৰি হাঁহৰ কণীকেইটা খাই ভাল লাগে যদি হাঁহে পানীত চৰিব নাপায় তাত কণী খাই ভাল নালাগে আৰু কণীটো মানে ইমান সতেজ নাথাকে হাঁহৰ কণী যিটো হাঁহৰ পানীত চৰা হাঁহ তাৰ কণী খালে মানে তাৰ কণীটোৰ বেলেগ সোৱাদ আৰু যিটো বহি থকা হাঁহ তাৰ কণীটোৰ বেলেগ গতিকে পানী নহ'লে হাঁহ পুহিব নোৱাৰি হা আৰু এবিধ হাঁহ আছে ৰাজহাঁহ বুলি কয় সেইটো পানী বুলি কথা নাই সেইটো ঘাঁহ খায় হা ডাঙৰ ডাঙৰ হাঁহ সেইটো মানে কি হয় দেখিবলৈও ভাল লাগে দেখাত ধুনীয়া মানে ঘৰখন শুৱনি হয় সেইটো হাঁহ থাকিলে সেইটো মানুহে পোহে মানে বিজনেছৰ কাৰণে নহয় মানুহে শুৱনিৰ কাৰণে পোহে হা দেখিবলৈ শুৱনি আৰু ঘৰত থাকিলে ভাল দেখি সেইটো কাৰণে হাঁহ পোহে মানুহে টাউনতো পোহে গাঁৱতো পোহে আৰু এবিধ হাঁহ আছে চীন হাঁহ সেইটো আকৌ ডাঙৰ ডাঙৰ সেইটো হাঁহৰ মানে কেনেকুৱা মানে তাত দাম বেছি পায় ছয় সাতশ আঠশ হাজাৰ টকা এটা হাঁহৰ দাম হা সেইটো সেইটোত লাভ হয় কিন্তু তাকো পানী লাগে পানী নহ'লে সেইটো হাঁহৰো মানে কাম নাই সেইটোকো জাগা লাগিব হা আৰু এবিধ হাঁহ আছে সেইটো হ'ল কেণ্ডেল হাঁহ হা সেইটো হাঁহ আৰু মানে দেখাত ডাঙৰ বা সিয়াৰ মানে বংশবৃদ্ধিও বেছি আৰু দেখাতো ডাঙৰ সেইটোতো লাভ হয় কিন্তু তাকো পানী লাগে কিন্তু সবসে ভাল মানে ছাগলী ছাগলী মানে যেনেকে তেনেকে পুহিব পাৰি অলপ জাগা হ'লেই হ'ল গছ পাত ঘাঁহ বা ঘৰতো মানে বান্ধি পুহিব পাৰি হা যেনেকে তেনেকে পুহিব পাৰি জগা কম লাগে ছাগলী পোহা ভাল ছাগলীৰ লাভ বেছি হা গতিকে ছাগলী পোহা মানে লাভৱান হয় মই দেখিছোঁ এইখিনি